মই যোৱা সাত জুলাই তাৰিখে এটা বৈদ্যুতিক ভাত ৰন্ধা সঁজুলি অৰ্থাৎ ইলেক্ট্ৰিক কুকাৰ ক্ৰয় কৰিছিলোঁ ইয়াত ক'বলৈ গ'লে এতিয়া বৰ্তমান ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ কাৰণে এইটো আমাৰ কাৰণে দৈনন্দিন জীৱনত খুবেই প্ৰয়োজনীয় বুলিয়ে ক'ব লাগিব কাৰণ ইয়াত বিদ্যুতত বিদ্যুৎ ব্যৱহাৰ কৰি আমি ৰন্ধা বঢ়া কৰিব পাৰোঁ আৰু যিহেতু কিছুমান ক্ষেত্ৰত কি হয় ৰাতিপুৱা সময়ত ধৰক কিছুমান যোনবিলাক চাকৰীয়াল মানুহ তেওঁলোকক খুব লৰালৰি হয় তেওঁলোকে ভাতটো কুকাৰত পাতি পেলাই গেছটো অফ কৰি পেলাই তাত ৰৈ থাকিব নোৱাৰে তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে যিহেতু এবাৰ যেতিয়া তাত আমি ভাতটো পাতিলোঁ তাৰপিছত কি হয় যেতিয়া সিজে তেতিয়া নিজে নিজে বিদ্যুতৰ প্ৰৱাহটো বন্ধ কৰি দিয়ে গতিকে কি হয় আমি তাত লাগি থাকিব নালাগে ধৰক ভাততে আমি যদি ডিম বা আলু বা তেনে ধৰণৰ বইল বস্তুটো যদি বনাব খোজো তেতিয়া হ'লে আমি তাতেই দি দিব পাৰোঁ আৰু তাতে ধুনীয়াকে সিজি বন্ধ হৈ থাকে আৰু ব্যৱহাৰ কৰিবলৈ সহজ এক নম্বৰ কথা দুই নম্বৰ কথা আমি ইয়াত ভাতৰ লগতে বেলেগ ধৰণৰ পোলাও জাতীয় সামগ্ৰী বা অন্য সামগ্ৰী আমি ৰান্ধিব পাৰোঁ আৰু বিদ্যুতৰ প্ৰৱাহ নিজে নিজে যিহেতু বন্ধ কৰি দিয়ে গতিকে ই ব্যৱহাৰৰ কাৰণে খুবেই সহজ আৰু ধৰক ইয়াত ভাতৰ লগতে বেলেগ বেলেগ ধৰণৰ যোনবিলাক আমি সাধাৰণতে বইল কৰি বনাওঁ কিবা এখন তৰকাৰী বনালোঁ আমি বইল কৰি বা কেতিয়াবা মাংসই বনালোঁ বইল কৰি সেইবিলাকো আমি ৰান্ধিব পাৰোঁ কিন্তু ইয়াৰ কিছুমান ঋণাত্মক দিশো আছে যেনে ধৰক কেতিয়াবা কি হয় আমাৰ ভাত পানী বা তেনে ধৰণৰ বস্তু ৰান্ধি থাকোতে হঠাৎ কাৰেণ্ট যায় তেতিয়াহ'লে কি হয় আধা সিজা বস্তুটো আকৌ তুলি আনি বেলেগকে আমি ৰান্ধিব নোৱাৰোঁ তাৰ কাৰণে কি হয় খাবলৈ বেয়া হয় কিছু কিছু ক্ষেত্ৰত সদায় নহয় কিছুমান ক্ষেত্ৰত গতিকে এক নম্বৰ কথা হৈছে আমাৰ কাৰেণ্ট যদি গুচি যায় তেতিয়াহ'লে খাবলৈ বেয়া হয় আৰু কেতিয়াবা কি হয় ইয়াত বৈদ্যুতিক প্ৰৱাহ বন্ধ কৰাৰ যোনটো ইয়াত অংগ থাকে বা চুইট্ছ থাকে সেই সেই চুইট্ছটোৱে কেতিয়াবা কাম নকৰে তেতিয়া কি হয় বস্তু অত্যধিক সিজি জ্বলি যাব পাৰে নহয়নে যিহেতু জ্বলি যায় তেতিয়াও খাবলৈ বেয়া হয় আৰু কি হয় কেতিয়াবা ইয়াত ধৰক বিদ্যুতৰ যোনটো বিদ্যুৎ যি গ্ৰহণ কৰে বা কঞ্জামশ্যন যোনটো গ্ৰহণ কৰে সেই গ্ৰহণ কি হয় অত্যাধিক হৈ যায় কেতিয়াবা মানে বিদ্যুতৰ ভ'ল্টেজ কম থাকে তেতিয়া কি হয় ইয়াৰ কিছুমান অংশ বেয়া হৈ যোৱাৰো কিছু কিছু ক্ষেত্ৰত লক্ষণ দেখা যায় গতিকে ভাল হিচাপত ক'বলৈ গ'লে যেতিয়া আমি খোৱা বস্তু ৰান্ধো তেতিয়াহ'লে আমাক ইয়াক চাই থাকিব নালাগে নিজে নিজে কাট্ হয় আৰু খোৱা বস্তু খাবলৈ খুবেই ভাল হয় আমি সহজে বইল কৰিব পাৰোঁ প্ৰথমতে আৰু ৰন্ধন গেছ ইয়াৰ পৰা সঞ্চয় কৰিব বা বচাব পাৰো কিন্তু যেতিয়া কাৰেণ্ট গুচি যায় তেতিয়া হ'লে ইয়াৰ আৰু তুলি আনি আকৌ বেলেগকে ৰন্ধাৰ কোনো উপায় নাথাকে যদিহে আধা সিজি যায় আৰু কেতিয়াবা সেই বিদ্যুতৰ অপচয়ো হ'ব পাৰে যেতিয়া বিদ্যুতৰ প্ৰৱাহ বন্ধ কৰা সেই বিশেষ অংশটোৱে কাম নকৰে কিছু কিছু ক্ষেত্ৰত হয় মই দেখা পাওঁ গতিকে ইয়াৰ যি যিদৰে ধনাত্মক দিশো আছে ঠিক সেইদৰে ঋণাত্মক দিশো আমি দেখিবলৈ পাওঁ